কৃষিখণ্ডৰ কিছুমান মন কৰিবলগীয়া ধাৰা আছে ধৰা আগতে মানুহে হালেৰে গৰুৰ নঙলাৰে সেনেকে মানুহে খেতি বাতি কৰিছিল কিন্তু আজিকালি সেই যুগ নাই আৰু এতিয়া উন্নতি মানুহে উন্নতিৰ পথত বহুতখিনি আগুৱাইয়ো গৈছে ধৰক আজি পাৱাৰটিলাৰ ট্ৰেক্টৰ আদি মানুহে কম সময়তে অধিক মাটি খেতি কৰিবলৈ সক্ষম হৈছে চৰকাৰৰ পৰা যিহেতু মানুহে বহুতখিনি সা সুবিধাও পাইছে এতিয়া টকাৰ কাৰণে মানুহে কিছুমান আৰ্থিকভাৱে যিবিলাক জুৰুলা হৈ আছে মানুহ সেইবিলাকে টকাৰ কাৰণেও চিন্তা কৰিব নালাগে কাৰণ চৰকাৰে আমাক বহুতখিনি সুবিধা তেওঁলোকক দিছে বা আমিও পাইছোঁ তেনেকুৱা নহয় আমিও পাইছোঁ তথাপিও চৰকাৰৰ পৰা ধৰা চাফচিটি হিচাপে কিছুমান টকা দিছে তাৰে চাপচিটিত মানুহে ট্ৰেক্টৰ আদি কিনি খেতি কৰি খেতিৰ পৰা যিখিনি টকা উপাৰ্জন কৰে সেই লোকৰ আৰ্থিক অসুবিধাবিলাকো দূৰ হৈছে সেইখিনিৰ পৰা মানুহে বহুতখিনি সা সুবিধাও ল'লে পাইছেও সেইটো এনেকে মানুহে নিজৰ জীৱিকাৰ পথ আগুৱাই যাব পাৰিছে জীৱিকাৰ পথেদি তাৰপিছত মানুহৰ এতিয়া ধৰক জলপানীৰ আগতে মানুহে পানীৰ কাৰণে চিন্তা কৰিব লগা হৈছিল বা বৰষুণৰ কাৰণে মানুহে ৰৈ থাকিব লগা হৈছিল বা বৰষুণজাক আহিলে খেতিপথাৰৰ মানুহৰ শস্যৰ বাবে মানুহৰ অসুবিধা হ'ব কিন্তু সেইখিনিও মানুহৰ চিন্তাৰ দূৰ হৈছে কাৰণ জলসিঞ্চনৰ যিখিনি চৰকাৰে সুবিধা দিছে বা জলসিঞ্চনৰ পৰা মানুহে খেতি বাতিৰ কাৰণে একো চিন্তাৰ কৰিব নালাগে